ভাৰতৰ নোহোৱা হোৱা কলাসমূহৰ ভিতৰত আগতে যিবিলাক গৰু হাল বোৱা কাৰ্যত আমি জানো যে হাল বোৱা কাৰ্যত আগতে গৰুৱেই ব্য়ৱহাৰ কৰিছিল হাল বাইছিল মৰণা মাৰিছিল এই যে সংস্কৃতিৰ বাবে কলাবোৰ সুৰক্ষিত হৈছিল গাঁৱত আমাৰ অঞ্চলতো আছিল কিন্তু এতিয়া সেইবিলাক লুপ্তপ্ৰায় হৈ গৈছে কিয়নো এতিয়া মেচিনত মৰণা মৰা হয় মৰণা মৰা কামটো যেতিয়া মেচিনত হৈ গ'ল তেতিয়া গৰুৰ ব্য়ৱহাৰ কমি গ'ল ম'হৰো মৰণা মাৰিছিল এতিয়া সেইবিলাক নাইকিয়া হৈ গ'ল কম সময়ত যিহেতু কম খৰচত কম সময়ত কম মানুহৰ দ্বাৰাই মৰণা মাৰিব পাৰি সেয়ে মেচিনৰ ব্য়ৱহাৰ কৰিবলৈ ল'লে এদিন মানে চাৰি পাঁচদিনৰ কাম এদিনতে হয় এদিনত গোটেইখিনি ধান মৰণা মাৰি আৰু একেলগতে চফাও হৈ যায় তেতিয়া ঝাৰু জৰা জাৰিবও নলগা হৈ গ'ল ব্য়ৱহাৰটো কমি গ'ল তেতিয়া ধান মেচিনত ধানটো চপোৱাৰ লগে লগে ধুনীয়াকৈ পৰিস্কাৰ হৈ ধানটো এফালে ওলায় আহে খেৰখিনি আনফালে যায় আৰু লেতেৰাখিনি আনফালে যায় যিবোৰ আমি পতান বুলি কওঁ সেইবাবে কম সময় মানুহৰ সময়ৰো নাটনি হৈছে কম সময়ত কম সময়ছোৱাত হয় বাবে এই কলা আৰু মৰণা মৰা কৰা সমাজৰপৰা বা অঞ্চলৰপৰা বা ভাৰতৰ পৰাই নাইকিয়া হৈ যাবলৈ ধৰিছে এতিয়া চাগে হাল বোৱা আগতে গৰু বা ম'হেৰে হাল বোৱা হৈছিল মাটি চাহ কৰিছিল কিন্তু এতিয়া গৰুৰ প্ৰয়োগো কমি গ'ল বলধ গৰু নাইকিয়া হৈ গ'ল ট্ৰেক্টৰে হাল বায় মাটি চহায় চহায় এই কলাটো বা কাৰ্যটো গোটেই ভাৰতবৰ্ষতে বিয়পি পৰিছে কম সময় খৰচ কৰি বহুতখিনি মাটি এদিনত চাহ কৰিব পৰা হ'ল য'ত গৰুৱে হাল বাওঁতে হয়তো তিনি চাৰিদিন বা দহদিনো সময় লাগিব পাৰে এই কলাটোৰ অৱশ্য়ে সংৰক্ষণ কৰাৰ প্ৰয়োজনীয়তা আছে কাৰণ যিমানে ট্ৰেক্টৰেৰে কামবিলাক নকৰক কিয় আমাৰ সংস্কৃতিটো ধৰি ৰাখিবলৈ হ'লে আমাক এই কলাবোৰৰ প্ৰয়োজন আছিল বুলি ভাবোঁ লগতে মেচিন ব্য়ৱহাৰ হৈ যোৱাৰ লগতে বহুত বাঁহ বেতৰ সজুঁলি নাইকিয়া হৈ গ'ল কুলাৰ ব্য়ৱহাৰটো কমি যাব ধৰিলে মৰণা মাৰি যেতিয়া আমাৰ ধানটো চাফা কৰা হয় তেতিয়া কুলা পাচি কুলা পাচি কৰিবলৈ কুলা পাচি ব্য়ৱহাৰ হৈছিল বা চালনী ব্য়ৱহাৰ হৈছিল কিন্তু এতিয়া মেচিনত মৰণা মৰা হোৱা পিছৰ পৰা এফালে ধুনীয়াকৈ ধানখিনি ওলাই থাকে তাৰ তলত বস্তাৰে ভৰাই বস্তাটো ভৰাই দি গুচি আহে এইখিনিয়েই